অঁ ল লাচিত সাৰ ছাৰ হয় নাই নম নমস্কাৰ মই কবিতা কৈছোঁ অঁ ছাৰ আমাৰ যে শিৱসাগৰ জিলা নাজিৰা গাঁও পঞ্চায়তত মানে একো পানী সুবিধা পোৱা নাই অৰুণোদয় আঁচনি পোৱা নাই আৰু মানে পি এম ডি ৱাই ঘৰ পোৱা নাই আৰু জল জীৱন আঁচনি মানে পানীৰ সুবিধা পোৱা নাই কিয় কাৰণে পোৱা নাই মইতো লিষ্টখন আপোনাৰ তালৈ পঠাইছিলো নহয়

অঁ

অঁ তেওঁক মই মানে কৈছোঁ ইয়াৰ মানুহবিলাকে সকলোৱে মোক কৈছে যিকেইজনে নাম দিছিলে মানে পোৱা নাই পানীটো তেওঁলোকে মানে মোক কৈ আছে আপুনি নিদিলে নি লিষ্টখন মই কৈছোঁ ছাৰক মই লিষ্টখন ধুনীয়াকৈ নাম কেইজন আটাইকেইজন মানুহৰে নাম লিখি দিছিলোঁ এতিয়া তেওঁতো দিছোঁ দিছোঁ বুলিয়ে কৈছে এনেকৈ কৈছে অঁ অঁ

আৰু ছাৰ আৰু চাউলৰ কাৰ্ড কেইবাজনেও পোৱা নাই মানে তেওঁলোকে কৈছে চাউলৰ কাৰ্ড পোৱা নাই

অঁ

অঁ আৰু মানে কিছুমান মানে এইটো মানে চৰকাৰৰ ঘৰ ফালৰ পৰা অনুদান এটা পাইছিলে মানে কৃষকৰ পইচাটোৰ কাৰণে বহুতে কৰিছিলে তেওঁলোকেও পোৱা নাই কৃষকৰ হেৰিবিলাক পোৱা নাই বৃদ্ধ পেঞ্চন পোৱা নাই বিধৱা পেঞ্চন

অঁ

অঁ

অঁ তালৈ গ'লে মই গম পাম হয় ন আৰু এটা ছাৰ যে মানে চৰকাৰে এপ্লাই কৰিছিলে মানে কি কয় এইটো সূৰ্য ঘৰ বুলি যে এটা দিছিলে আঁচনি এটা দিছিলে অঁ সেইটো কাম চলি আছে নহয় জানো

অঁ

অঁ ঠিক আছে অঁ বোলো ছাৰ মানে গাঁৱৰ মানে কিছুমান দৰিদ্ৰ পৰিয়ালে এই ৰাস্তা পদূলিবোৰ মানে ভাল হোৱা নাই আমাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত কিছুমান মানে ৰাস্তা এনেই খুব হেৰি বোকা হৈ থাকে তাত মানে একো মেৰামতি কৰা নাই ৰাস্তাবিলাক বেয়া তাত মানে গাঁও পঞ্চায়তত হেৰি দিলেও মানে ছাৰ কাগজপত্ৰ দিলেও দৰ্খাস্ত দিলেও মানে মানুহে হেৰি কৰে সেইকাৰণে মই ছাৰ আপোনালৈ একপি লিখি পঠিয়াইছোঁ আপুনি মানে যেনে তেনে ঠিক কৰি দিব আৰু গাঁৱৰ আমাৰ ৰাস্তাখিনি বহুত বেয়া হৈ আছে আমাৰ কৈলাশপতি ছাইডে ৰাস্তাটো

অঁ অঁ অঁ

হৈ যাব অঁ নি মানে আমাৰ গাঁৱত হেনুৱালী গাঁওখনে নাজিৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত নাজিৰা হেনুৱালী গাঁওখনত মানে বহুত মানুহে আমাৰ ঘৰতে পোৱা নাই পানী মানে আঁচনি তাত পাইপ অহাই নাই এইফালে বহুত মানুহ সমস্যা হৈ

নাই পোৱা ও

অঁ

অঁ অঁ অঁ

মই মই তেনেহ'লে কালিলৈ মানে তালৈ এপ্লিকেশ্যনখন লৈ যাম মানে

ছাৰ আপুনি এতিয়া আমাৰ নাজিৰা সমষ্টিলৈ আহিব নি বাৰু এতিয়া

অঁ ঠিক আছে আৰু ছাৰ মানে এইটো যে হেৰি মাটিৰ পট্টাবিলাকৰ কাৰণে যে কি বসুন্ধৰা হেৰি

মোক মানে ওচৰৰ কেইজনমান মানুহে খবৰ কৰিছিলে হৈছে নি ছাৰক খবৰ কৰিবচোন তেনেকুৱা সেইটো মানে ছাৰলৈ

আৰু মানে ছাৰ এতিয়া মানে যিসকলে যুৱকে মানে এতিয়া শিক্ষিত ল'ৰা ছোৱালী কিছুমান আছে গাঁৱত তেওঁলোকে এতিয়া চৰকাৰ ফালৰ পৰা একো সুবিধা পোৱা নাই মানে বয়সো বেছি হোৱা নাই কিছুমানৰ কম হৈ আছে বয়স এই মানে চৰকাৰ ঘৰৰ পৰা কিবা অনুদান এটা দিছে দুই লাখ নে কিমান এই ব্যৱসায় কৰিবৰ কাৰণে তেওঁলোকেও সেইবোৰ পোৱা নাই তেওঁলোকে সেইটো কথা কৈছিলে মোক

সেইখিনি কিমান মানত হ'বগৈ বাৰু কিমান হ'ব অঁ হেৰি চলি আছে নি বাৰু এপ্লাই কৰিবলৈ হৈছে নি

অঁ

অঁ

অঁ হ'ব ছাৰ ঠিক আছে নমস্কাৰ